অঁ ভাস্কৰ জোতা দোকান হয় নাই বাৰু মোক মানে জোতা এযোৰ লাগিছিলে মানে এডিডাচৰ অলপ মানে দামী আৰু

মানে এনেই পোন্ধৰ হাজাৰমানৰ হয় অঁ মানে মানে মোক মানে দেওবাৰে দিলেও হ'ব মানে হোম ডেলিভাৰী হ'ব নাই বাৰু অঁ আমাৰ চাওদাং পথাৰ চাওদাং পথাৰ আপোনাৰ মেৰ চাওদাং পথাৰ মেৰাচুক

মানে মঙলবাৰেহে পাম নেকি মানে দেওবাৰে নাপাম দোকানলৈ যাব লাগিব ন বাৰু তেতিয়া মই দোকানৰপৰাই লৈ আহিমগৈ অঁ অঁ অঁ বাৰু অঁ অঁ বাৰু মই দাক

অঁ বাৰু দিয়ক মই চাই আহিমগৈ বাৰু নিজে অঁ